আপুনি বিহুৰ বিষয়ে দুআষাৰমান কওক বাৰু বিহু বিষয়ে ক'ব লাগে ন বিহু হৈছে আমাৰ পৰম উৎসৱ আমাৰ জাতীয় উৎসৱ অসমৰ মূল উৎসৱ আমাৰ বিহুৱে এই বিহু অসমৰ অসমীয়া লোকসকলে পালন কৰে আমিও পালন কৰোঁ সাধাৰণতে বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুক আমি ৰঙালী বিহু বুলি কওঁ আৰু কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী আৰু বিহুৰ আগদিনা উৰুকা বুলি কওঁ এতিয়া আপোনাৰ বিহু বহাগ বিহুৰ বিষয়ে আহিলে বহাগ বিহুক আমি ৰঙালী বিহু বুলি কওঁ বহাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমনত পতা হয় বহাগ বিহু বা ৰঙালী বিহু অহাৰ লগে লগে প্ৰকৃতিৰ জিলিকি উঠে আৰু কুলিয়ে মাতে বহাগ বিহু সাধাৰণতে সাতদিন উদযাপন কৰা হয় বিহুত প্ৰথম দিনা আমি গৰুক গা ধুৱওঁ আৰু এই বিহুক বিহু প্ৰথম দিনা গৰু বিহু বুলি কওঁ এই বিহু ডেকা গাভৰু লাগি অসমীয়াবিলাকে হুঁচৰি গায় আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে গায় ডাঙৰবিলাকেও গায় ছোৱালীবোৰে জেং বিহু গায় এই এই বিহুত মানে বহুত ভাল লাগে বহুত ফূৰ্তি হয় আৰু আমাৰ বিভিন্ন ধৰণৰ প্ৰগেমো হয় আৰু কাতি বিহু হৈছে আমি কাতি বিহুটোক কঙালী বিহু বুলি কওঁ আৰু কাতি বিহু সাধাৰণতে আহিন মাহৰ আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয় এই এই মাহৰ সময়ত আমি ধান চপোৱা হয় বিভিন্ন ধৰণৰ বিষ বস্তুৱে অভাৱ হয় আৰু ইয়াক কাতি বিহু বোলা হয় কাতি বিহু বা আমি কঙালীত সাধাৰণতে মানুহে তুলসী গছত আৰু শস্য পথাৰত মাটি চাকি দিয়ে আৰু আকাশ বন্তি জ্বলায় এই বিহুটো প্ৰত্যেক বিভিন্ন ধৰণৰ গাঁৱত হওক টাউনত হওক আৰু এই কৰ্মবিলাক মানুহে কৰি থাকে পথাৰত আমি জ্বলাওঁ আমি তুলসী গছত জ্বলাওঁ প্ৰসাদ দিওঁ আমি প্ৰাৰ্থনা কৰোঁ ওচৰ চুবুৰীয়া মানুহ আহে ল'ৰা ছোৱালী আহে সকলোৱে মিলিজুলি প্ৰাৰ্থনা গাই এই প্ৰসাদ মানে গ্ৰহণ কৰা হয় সেইটোক আমি কাতি বিহু বুলি কওঁ আৰু মাঘ বিহুটো হৈছে আমি মাঘ বিহুক ভোগালী বিহু বুলি কওঁ এই বিহুটো পুহ আৰু আমাৰ মাঘৰ মাহত মানে মাঘ বিহু হয় বা ভোগালী বিহু উদযাপন কৰা হয় আমি মাঘ বিহু ধৰি লওক ভোগালী বিহু মূল আকৰ্ষণ মেজি জ্বলোৱা আমাৰ যিটো মেজি জ্বলোৱা হয় সেই মেজিটোত আজিকালি পুৰস্কাৰ হিচাপে এইবোৰ মানে দিয়া হয় বিভিন্ন জেগাই জেগাই এই বিহুত ডেকা গাভৰু একেলগে লগ হৈ মানে পথাৰৰ এই আপোনাৰ নৰা কাটি ভেলাঘৰ সাজে আৰু মেজি তৈয়াৰ কৰে আৰু আমাৰ বিভিন্ন ঘৰে ঘৰেও এইবিলাক মানে মেজিক জ্বলোৱা হয় আৰু পথাৰত তাৰপিছতে আৰু এই কি ক'ম আৰু আৰু উৰুকাৰ দিনা মানে চবেই এসাঁজ মিলিজুলি খোৱা হয় আৰু এই ভেলা ভেলাঘৰত ডেকা গাভৰু লগ হৈ এসাঁজ ভোজ তৈয়াৰ কৰে এই উৎসৱত আমি সকলো মানুহে নতুন চাউলেৰে আৰু তিল নাৰিকল মিঠৈ আদি আমি বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ আৰু চাউলৰো প্ৰস্তুত জলপান তাৰপিছতে এইবোৰ পিঠা চাউলৰ পিঠা আৰু আপোনাৰ ভাপত দিয়া পিঠা নাৰিকলৰ লাড়ু এই সকলোখিনি আমি মানে মাঘ বিহু বা ভোগালী বিহুত আমি তৈয়াৰ কৰোঁ আৰু এই বিহু প্ৰত্যেক বিহুটোতে আমি মানে বহুত ভাল লাগে এই বিহুবিলাকত আৰু ঘৰে ঘৰে আমাৰ এই বহাগ বিহুত আমাৰ ঘৰে ঘৰে এইবোৰ এই ডেকা গাভৰু সৰু ল'ৰা ছোৱালী এইবোৰ মানে হুঁচৰি গোৱা হয় আৰু কয় বোলে মানুহে বহাগ বিহুত মানে এসাঁজ বা সৰু হওক ডাঙৰ হওক মানে বিহু গাব লাগে এইবিলাক মানুহৰ ঘৰত মানে খোজ দিলে ভাল হয় বুলি কয় আৰু আগত আইতাহঁতেও কৈছিলে এনেকৈ

মানুহে এতিয়া বিভিন্ন ধৰণৰ এতিয়া চিৰা পিঠা এইবোৰ লাড়ু সকলো ধৰণৰ বিভিন্ন ধৰণৰ এইবিলাক মানে বনায় উৰুকাৰ দিনা ছয়জনী সাতজনী মানুহে লগ লগ লাগি এইবিলাক পিঠাপনা বনাই ৰাতিৰ টোপনি ক্ষতি কৰি আৰু সেইদিনা খুব ভাল লাগে পিঠাপনা বনায় আৰু এইটো অসমৰ বিহু মাঘ বিহু বহাগ বিহু ভোগালী বিহু এই বিহু ক'লে মানে আগৰ সৰু ল'ৰা ছোৱালীকাললৈ মনত পৰে আৰু এতিয়া আৰু সিমান হেৰি নাই আৰু মানুহৰ বয়স হোৱাৰ লগে লগে এইবিলাক মানে ভাল নলগা হৈ আহিছে আৰু আজিকালি আৰু দেশ ধুনীয়া পৰিস্থিতি যি হৈছে এইবোৰলৈ চাই বিহু বিষয়ে ক'বলৈ ক'লে যেতিয়া দুআষাৰামান কৈ দিলোঁ আৰু যিমানখিনি মোৰ মানে ক'ব পাৰিছোঁ সেইখিনিয়ে কৈছোঁ আৰু কি ক'মনো আৰু তিনিটা বিহুৰ বিষয়ে অলপ অলপ ক'লোঁ মোৰ বাবে বিহুৰ সেইখিনিয়ে আছিল আৰু যে আজিলৈ আহোঁ